বন্ধু বুলি ক'লে আচলতে মোৰ মনলৈ বহুত বন্ধুৰ নামেই আহে প্ৰথম নাম ল'ব লাগিব উৎপল যিজনৰ লগত মই হায়াৰ ছেকেণ্ডেৰী কৰোঁ পঢ়োতে দুইটা বছৰ মই তেওঁৰ লগত কটাইছোঁ সেই দুটা বছৰত মই ইমানেই আন্তৰিকতা বাঢ়িল যে তাৰ লগত সি যেতিয়া কলেজলৈ নাহে তেতিয়াৰ মই ভাগি পৰোঁ যে সি কিয় কলেজলৈ নাহিলে কলেজত থকা সময়খিনি মোৰ কাৰণে একদম বৰ বেছি আমনিদায়ক হৈ পৰে সি নাথাকিলে ঠিক তেনেকৈ মই যেতিয়া কলেজত নাহোঁ তেতিয়া সি বহুত আমনি পোৱাৰ দৰে অনুভৱ কৰে এনেকুৱা ধৰণে আমাৰ মাজত এটা আন্তৰিকতা গঢ়ি উঠিছিল এনেকুৱা ধৰণৰ এটা বন্ধুত্ব গঢ়ি উঠিছিল আৰু এই বন্ধুত্বৰ এনেকুৱা বস্তু এনেকুৱা আছিল আমাৰ কিছুমান ক্ষেত্ৰত যেনেকুৱা বিপদ নহওক এজনে আনজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছিলোঁ ফোনত কথা পাতি সময় কটাইছিলোঁ এনেকুৱা ধৰণে মানে আমাৰ ইজনে সিজনক উৎসাহ উদ্দিপনা দি আমি আগবাঢ়ি যাব চেষ্টা কৰিছিলোঁ তাৰ লগত মাত্ৰ দুবছৰ সময় আমাৰ বহুত বেছি বন্ধুত্ব গঢ়ি উঠিছিল কিন্তু তাৰ পিছত যেতিয়া মই বি এ পঢ়িব গ'লোঁ বি এ পঢ়োঁতে এজন বন্ধু লগ পালোঁ সেইজন হৈছে উজ্জ্বল শৰ্মা বুলি কয় গতিকে তাৰ লগত মোৰ বহুত বেছিয়ে কাহিনী আছে যেতিয়া মই মই সেই সময়ত আচলতে আৰ্থিকভাৱে বহুত বেছি দুৰ্বল আছিলোঁ মই যেতিয়া নগাঁও কলেজত পঢ়ি আছিলোঁ সেই সময়ত তো নগাঁও কলেজত পঢ়িব যাওঁতে মই যিখিনি খৰচ হৈছিল ঘৰৰ পৰা ঘৰৰ পৰা মোৰ ঘৰৰ পৰা খৰচ আছিল মানে দূৰত্ব আছিল প্ৰায় এঘাৰ বাৰ কিলোমিটাৰ এঘাৰ বাৰ কিলোমিটাৰ গাড়ীত যাওঁতে মোৰ খৰচ এটা লাগিছিল সেই খৰচটো যে কেতিয়াবা মোৰ নাছিল হাতত ঘৰৰ পৰা দিব পৰা নাছিল তেতিয়া মোক সি সেই সময়ত সহায় কৰিছিল তাৰোপৰি যি তিনি বছৰ মই বি এ পঢ়িলোঁ সেই বি এ পঢ়া সেই তিনিবছৰো সি খোৱা মেলা সকলো দায়িত্ব সিয়ে বহন কৰিলে এইটো এটা ডাঙৰ কথা মোৰ কাৰণে মই এইটো কেতিয়াও পাহৰিব নোৱাৰোঁ কাৰণ সি মোৰ কাৰণে বহুত বেছিয়ে কাৰণ আৰু তাক এখন দেউতাকে এখন স্কুটাৰ কিনি দিছিল যিখন স্কুটাৰত আমি দুয়ো গৈ দুয়ো মানে কলেজলৈ অহা যোৱা কৰিব পাৰিছিলোঁ প্ৰায় একেলগে এনেকুৱা ধৰণে মোৰ তিনি বছৰ বহুত বেছি সহায় হৈছিল তাৰ পিছত যেতিয়া মই কটনলৈ আহিলোঁ কটনত অহাৰ আঁৰৰ কাহিনী আঁৰৰ মূল মানুহজনো সেই উজ্জ্বল শৰ্মাই মই মোৰ দৃষ্টিত তেতিয়া কটন বুলি ক'লে বহুত ডাঙৰ কথা তেতিয়া গুৱাহাটীখন বুলি ক'লে আচলতে আচৰিত লাগে আমাৰ ভয় লাগে গুৱাহাটীৰ কথা আমি ভাবিবই নোৱাৰোঁ কেনেকুৱা এখন ডাঙৰ এটা ডাঙৰ এখন ঠাই আমাৰ দৃষ্টিত আমি গাঁৱত থকা মানুহ নগাঁও কলেজৰ পৰা পঢ়ি পেলাই যেতিয়া আমি বহি আছিলোঁ তেতিয়া এদিন সি হয়তো গম পালে যে কটনত এম এৰ কাৰণে এডভাৰটাইজ ওলাইছে এণ্ট্ৰেঞ্চৰ কাৰণে আচলতে একজামৰ ডেট ওলাইছে তো ফৰ্ম ফিলাপ ওলাইছে তো এনেকৈ আমি ফৰ্ম ফিলাপ কৰিলোঁ আৰু আমি কিন্তু কটনত ছিট পাম বুলি ভবা নাছিলোঁ আমি ভাবিছিলোঁ যে কটনত দি দিয়াটো এটা আমাৰ কাৰণে এটা ডাঙৰ এক্সপিৰিয়েঞ্চ আগলৈও আমাৰ এটা ডাঙৰ অভিজ্ঞতা হিচাপে আমাৰ ৰখি যাব পাৰি আমি ক'ব পাৰিম মানুহক যে আমি কটনত এণ্ট্ৰেঞ্চ দিছিলোঁ সেইটোৱেই আমাৰ এটা ডাঙৰ শিক্ষা বুলি ভাবিছিলোঁ গতিকে তাৰ পৰা আহি যেতিয়া আমি আচলতে মই পাই গলোঁ সি অলপ কেইটামান নম্বৰৰ কাৰণে আচলতে নাপালে ছিটটো সি আজি কিন্তু মই যে ছি ছিট পালোঁ মই যে আজি কটনত আহিলোঁ সেই কটন আহিলোঁ ছিট পোৱাৰ ঠেলি অনা মানুহজন মোক আনি পেলাই কটনত পেলাই দিয়া মানুহজন কিন্তু সিয়েই কাৰণ মই মই সেইখিনি ভবা নাছিলোঁ যে মই কটনত যাম পৰীক্ষা দিম সিয়েই গোটেই খৰচ বহন কৰি আনি তাৰ মনৰ কামনাৰ কাৰণে মোক লগ ধৰি আহি দুয়ো আমি এগজাম দিছিলোঁ শেষত মই পালোঁ সি দুটামান নম্বৰৰ কাৰণে ৰৈ গ'ল সেইটো আচলতে বৰ দুখ লাগিছিল পিছলৈ মোৰ তাৰ পিছত কটনত কেইজনমান বন্ধু লগ পালোঁ যেনেকৈ দেৱজিৎ বুলি কোৱা এজন বন্ধুক লগ পালোঁ এতিয়া বৰ্তমান তেওঁ শিক্ষকতা কৰি আছে তিনিচুকীয়া হয় ঘৰ তেওঁ মোক পি এইচ ডি কৰা খোৱা মেলা যিকোনো ক্ষেত্ৰত আজিলৈকে সহায় কৰি আছে কিবা এটা যদি পইচা নাইকিয়া হয় তাক তেওঁক মই ফোন কৰোঁ যে মোক টকা পাঁচ হেজাৰ দে টকা চাৰি হেজাৰ দে লগত লগত মোক দি দিয়ে কোনো কথাই নোসোধে আৰু যদি মই ঘূৰাই দিবলৈ চেষ্টা কৰোঁ পালে সি কয় যে ঘূৰাই যদি দিয় তেতিয়াহ'লে মোক আৰু তই নামাতিবি নামাতিবি তই মোক তো এনেকুৱা ধৰণৰ কিছুমান ইমান মানে মৰম ইমান মানে তেওঁ নিজস্ব এটা আন্তৰিকতা এটা দেখুৱাই ভাল লাগে এনেকুৱা ধৰণৰ এনেকুৱা ধৰণৰ মানুহবোৰ আচলতে লগ পোৱাৰ পিছত মোৰ এনেকুৱা মনলৈ আহে যে পৃথিৱীত এতিয়াও মিছা মানুহ নাই মিছা মানুহ আছে যদিও সঁচা মানুহ নাইকিয়া নহয় সঁচা মানুহো আছে এই ভাৱটো মোৰ মনত আহিল আৰু তাৰ পিছত মই তাৰ লগত অলপ ব্যৱসায় লগতো আমি জড়িত হৈ আছোঁ বৰ্তমান আৰু পি এইচ ডি এডমিচন যি খৰচ হৈছিল সি মোক এটা কথা কৈছিল যে যদি তই পি এইচ ডি পাৱ তেতিয়া মই খানা পি এইচ ডি ছিট পাৱ তেতিয়া তোক মই খানা মই দিম তো এনেকুৱা ধৰণৰ কথাবিলাকো তাৰ মাজত হৈছিল তো তেতিয়া মই পি এইচ ডি পালোঁ পি এইচ ডি কৰিলোঁ তো সেই অৱস্থাত যিমানবিলাক পইচাৰ দৰকাৰ হৈছিল এডমিচনৰ পইচা মা দেউতাই নহয় সি দিছিল এইবিলাক তাৰ মোৰ জীৱনত বহুত বেছি অৰিহনা আছে আচলতে এইবিলাক পাহৰিব নোৱাৰি আৰু জীৱনত মই ভাবোঁ জীৱনত যদি এনেকুৱা মানুহবোৰ লগ পোৱা হয় জীৱনত যদি এনেকুৱা বন্ধুত্ববোৰ মানুহৰ প্ৰতিজন মানুহৰ ক্ষেত্ৰতে থাকে তেতিয়াহ'লে মানুহে বহুত ডাঙৰ ডাঙৰ সপোন পূৰণ কৰিবলৈ আচলতে ভয় কৰিব দৰকাৰ নাই প্ৰতিটো বিপদত আচলতে ভাঙি পৰাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ